দৌৰাৰ সময়ত মই বেছিকৈ জুবিনদাৰ গান শুনো জুবিনদাৰ প্ৰত্যেকটো গানেই শুনো দৌৰাৰ সময়ত মানে অলপ শ্ল' গানবিলাক শুনি ভাল পাওঁ কাৰণ দৌৰি থাকিলে গানটো শুনি থাকিলে ভাগৰটো অনুভৱ নহয় সেইকাৰণে দৌৰাৰ সময়ত গান শুনি থাকোঁ আৰু ব বহু বস্তু মই মনোনিৱেশ কৰোঁ দৌৰি থাকোঁতে যে মই টাইমটো কেনেকৈ সোনকালে কভাৰ কৰিব পাৰোঁ আৰু সোনকালে কভাৰ কৰি মোৰ ৰাণিং কেনেকৈ কমপ্লিট কৰিব পাৰোঁ এইবিলাক আৰু দৌৰাৰ সময় সময়ত জুবিনদাৰ গান শুনি এইকাৰণেই ভাল পাওঁ কাৰণ জুবিনদাৰ প্ৰত্যেকটো গানেই মোৰ প্ৰিয় হয় গানটো শুনি গৈ থাকিলে টাইমটো কেতিয়া পাৰ হৈ গৈছে মানে গম নাপায় ন সেইকাৰণে দৌৰাৰ সময়তেই হওক বা অন্যান্য খেলৰ সময়তেই হওক এনেদৰে মই গান শুনি থাকোঁ

জুবিনদাৰ বিশেষকৈ মই গান শুনি ভাল পাওঁ যাযাবৰী যাযাবৰী প্ৰিয়া গানটো

আৰু বহুতো প্ৰিয় গান আছে

এনেদৰেই মই দৌৰাৰ সময়ত প্ৰায় গান শুনি দৌৰোঁ তেতিয়া টাইমটো সোনকালে কভাৰ কৰিব পাৰি আৰু ভাগৰ অনুভৱ নহয় সেইকাৰণে আৰু গান শুনাটো আমাৰ কাৰণে বহুত ভাল কাৰণ গান শুনি থাকিলে আমাৰ মন মগজু সকলো ভাল হৈ থাকে মন মগজু ফূৰ্তি হৈ থাকে সেইকাৰণে দৌৰাৰ সময়তে হওক বা বেলেগ মন বেয়া লাগ লগা টাইমতে হওক গানি থকাটো আমাৰ কাৰণে জৰুৰী গানে আমাৰ বেয়া চিন্তা বেয়া ভাৱ এইবোৰ মনলৈ আহিব নিদিয়ে সেইকাৰণে সংগীত আমি দৌৰাৰ সময়তেই হওক বা আজৰি সময়তেই হওক প্ৰায় শুনি থাকিব লাগে ধন্যবাদ